হেল্ল' হয় হয় হয় হয় হয়

অঁ হয় হয় হয় দিনত আপোনাৰ হয় দিনত আপোনাৰ স্টাৰ্টাৰ কাৰণে ভেজ পকোৰা অনিয়ন পকোৰা চিকেন পকোৰা পনীৰ পকোৰা এইখিনি ল'ব পাৰে ফ্ৰেন্স ফ্ৰাইজো আছে

হয় মেইন ক'ৰ্চত আপোনাৰ আমাৰ এথেনিক থালি আছে থালি ন মানে দুটা চেগমেন্টত আছে এটা আপোনাৰ নৰমেল থালি এইটো হাণ্ড্ৰেড ৰুপিজ আৰু স্পিচিয়েল থালি স্পিচিয়েল থালিটো হাণ্ড্ৰেড এণ্ড ফিফটী ৰুপিজ আৰু স্পেচিয়েল থালিত আপুনি এটা চুইট ডিছ আৰু এটা হেৰি পাব পনীৰ আইটেম পাব হয় বাকী চিকেন টিকেন আপোনাৰ যিটো লাগিব আছে আছে হয় হয় আপুনি

হয় হয় ঠিক আছে আপোনাক কেইটা বজালৈকে লাগিব মেম হয় হয় হৈ যাব হৈ যাব হয় হৈ যাব আপুনি আহিলেই ফোন ফোন এটা কৰি দিলেই হ'ল মই হয় টেবুল এখন বুক কৰি ৰাখিম নে মেম হয় হয় হয় ঠিক আছে আপুনি চিকেন কাৰি ল'ব পাৰে কাৰিটো ভাল আৰু আপুনি ধৰক চিকেন ড্ৰায়ো ল'ব পাৰে চিকেন দু প্যাজা ল'ব পাৰে চিকেন বাটাৰ মচলা আছে আমাৰ চিকেন মোগলাই আছে আপুনি যি কয় সেইটো আমি ৰেডি কৰি থৈ দিম হয় নাই ঠিক আছে মই আঠ বজাৰ আগে আগে অৰ্ডাৰটো ৰেডি কৰি থৈ দিম হয় ঠিক আছে ঠিক আছে মেম থেংক ইউ মেম